সাত লাখ পঁচিছ হাজাৰ দুশ আঠাইছ ছয় লাখ ওঠৰ হাজাৰ তিনিশ পয়সত্তৰ দুই লাখ পঁয়ত্ৰিছ হাজাৰ সাতশ পঁচাশী ন লাখ তেষষ্ঠি হাজাৰ আঠশ চৌব্বিছ পাঁচ লাখ সাতসত্তৰ হাজাৰ নশ নিৰান্নব্বৈ